পশুপালনৰ ক্ষেত্ৰত সাধাৰণতে কিছুমান দেখা দিয়া সমস্যা বা দেখা দিয়া কিছুমান সমস্যাসমূহ হৈছে এনেকুৱা ধৰণৰ যেতিয়া আমি বানপানী হয় বানপানীৰ ফলত পশুপালনৰ আমাৰ গোসকলৰ বা আমাৰ জীৱ জন্তুসকলৰ বহু ধৰণৰ বেমাৰ হোৱা দেখা যায় সেই বেমাৰবোৰ কেৱল মাত্ৰ বানপানীৰ ক্ষেত্ৰতহে দেখা পোৱা যায় বা তেনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে তেনেকুৱা ধৰণৰ বেমাৰবোৰ দেখা পোৱা যায় গতিকে কৃষকসকল ইয়াৰ উপৰিও সেই সম্পৰ্কে আমি যাৱতীয় সা সামগ্ৰী বা যাৱতীয় দৰব ব্যৱহাৰ কৰি সেই বেমাৰসমূহ আমি নিষ্পত্তি কৰিবলৈ সক্ষম হওঁ দ্বিতীয়তে আমি যদি দেখা পাওঁ যে পশুপালনৰ ক্ষেত্ৰত আমি বহুবোৰ যেতিয়া আমি কৃষি কৃষিকাৰ্য কৰিবলৈ যাওঁ চ' কৃষিকাৰ্য কৰাত বিভিন্ন ধৰণৰ পশুবিলাকে বা আমাৰ বিশেষকৈ গৰু গৰুৱে বা ব ডাৱৰীয়া বতৰত তেওঁলোকে নিজে সেই কৃষি ক্ষেত্ৰত পাবলৈ না তেওঁলোকে তেওঁলোকে কাম নকৰে গতিকে সেই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ আৰু বিশেষকৈ যেতিয়া মই বা মূল কৃষকজন ঘৰৰ পৰা আঁতৰি থাকে তেতিয়াহ'লে সেই কামবোৰ ঘৰৰ অন্যান্য মানুহ বা মানুহে সেই কামবোৰ কৰিবলগীয়া হয়